হেল্ল' ৰীণা শুনিছা মই এইবাৰ অৰিয়েণ্ট পাৰ পাৰ্ফেক্ট মানে যিটো লখৰাত আছে ইণ্ডাষ্ট্ৰী তাৰপৰা মই এখন পাটৰ শাড়ী আনিছিলোঁ বাপৰে তেওঁলোকৰ সূতাৰ কোৱালিটী ইমান ধুনীয়া মিহি আৰু ইয়াৰ ডিজাইনবিলাক ক'বই নালাগে তুমি হেৰিতকৈও ভাল পাবা আমাৰ যিবিলাক শুৱালকুছিত যে হয় পাটৰ যিটো তাতকে এই ইয়াৰ কোৱালিটি অলপ বেছি ভাল মানে টাইট সূতাবিলাক যথেষ্ট টান আৰু বেলেগ ধৰণৰ প্ৰচেছত বোৱা হয় ইয়াৰ মিহি মিহি বুটা আৰু কাপোৰখনৰ ক'তো সূতা চূতা ওলাই নাথাকে ইমান মিহি বহুত ধুনীয়া মানে তুমি ইচ্ছা কৰিলে তাৰ পৰাহে ল'ব পাৰা দামটো অৱশ্যে অকণমান বেছি শুৱালকুছি কাপোৰত আৰু সূতাৰ কোৱালিটী কি জানা শুৱালকুছিত দীঘত যদি ৰঙা সূতা দিয়ে বাণীত বেলেগ বেলেগ কালাৰ বয় নহয় ইয়াত কিন্তু দীঘ আৰু বাণীৰ ৰং একেই হয় আৰু তেওঁলোকে ৰং নিজে কৰে বেলেগ ধৰণৰ প্ৰচেছত কৰে তেওঁলোকে আৰু ইয়াৰ কাপোৰৰ ৰং কেতিয়াও নাযায় ইমান ভাল মানে লখৰাত গুৱাহাটীৰ লখৰাতে আছে তুমি ল'ব পাৰা তাৰ পৰা থেংক ইউ